আমি অসমীয়া মানুহ যিহেতুকে আমাৰ বেছি জলপানৰ ইমান হেৰি নাই কাৰণ কি আমাৰ দিন হাজিৰা কষ্ট কৰোঁ যিহেতুকে ভাতটোয়েই খোৱা যায় ভাতৰ লগতে যিকোনো এটা জলপানৰ লগত কিছুমানৰ গেষ্ট্ৰিক কিবা অসুখ পাতি হেনেহান হৈ থাকে নে সেইকাৰণে চিৰা দৈটো সিমান নাখায় সেইকাৰণে ভাতেই অলপেই হওঁক আলু সিদ্ধই হওঁক বা হেৰি হওঁক ভাতেই খোৱা যায় গতিকে ভাতৰ লগত খোৱা যায় ভাতখিনিৰ লগত তাতে নানানতা আ নানা ধৰণৰ আঞ্জা থাকে আঞ্জা মানে সেই ৰাতিপুৱাৰ ভাতত বেছি হেৰি নাথাকে আলু সিদ্ধ বা দালি বতাই হওঁক নলবেৰীয়া মানুহ বুলি দালিবতাটো বেছি ভাল পায়টো সেই আৰু পিছত হেৰি মা হেৰি কি কৰা যায় ভাজা চাজা বনোৱা যায় বা ভেন্দী আলু সেইগিলা পটল ভজা সেই শাক পাচলি যি থাকে সেইখিনিই বনোৱা যায় আৰু দুপৰীয়াও সেই আ আঞ্জাই বনোৱা যায় মা হেৰি চেৰি দালি চালি দালিৰ লগত সেই হেৰিৰ লগত ভজা থাকে পতল ভজা থাকে বা শাক পাচলি যি মিলে তাকে বনাই পেলাই খাৱা যায় সেইখিনি বনাওঁ কিন্তু জলপানটো বেছি নচলে ভাতটোয়েই তাৰ পিছত আৰু মাছ মাংস সেই দুটা বস্তু থাকেই সপ্তাহত এদিন দা দুদিন হ'লেও থাকেই যিহেতুকে আমি অসমীয়া মানুহ মাছ মাংসটো লাগিবয়েই মাংসটো প্ৰথমে মাছ বনালি মাছৰ লগত হেৰি মাছ এই আলু সিদ্ধ কৰি যোনে যিকোনো বনায় কিছুমানে টেঙাই দিও বনায় কিছুমানে আলু বা বিলাহী দিও বনায় কিছুমানে অকল আলু দিও বনয় যোনে যেনেকৈ মই কিন্তু বিলাহী আৰু আলু দি বনাই ভাল পাওঁ সেই দিয়ে বনাওঁ তাৰে লগত আদা ৰহুন অলপ বতি দাওঁ মাছখিনি আগে ধুনীয়াকৈ ভাজি লওঁ আদাখিনি বতি লওঁ তাৰ পিছত মছলা পাতি যি থাকে জ্বালা চালা দেওঁ সেইখিনি দি পেলাই আলুখিনি মিহলাওঁ বিলাহীখিনি ভাজি লওঁ সেনেকৈ মাছখিনি বনাওঁ লাষ্টত আৰু মাংসটো বনাওঁ মাংসটোতো কিছুমানে বিলাহী দিয়ে কিছুমনে নিদিয়ে মই কিন্তু বিলাহী দেওঁ মাংসটোত বিলাহী দি অলপ মাছ হেৰি মছলা পাতি যিকোনো আজিকালি বহুত মাছলা ওলছে তাতেছে কিন্তু আদা ৰহুনখিনি দেওঁ সেইখিনি লাগিবই অসমীয়া মানুহ যিহেতুকে আদা ৰহুনখিনি লাগেই আদা ৰহুনখিনি দি পেলাইহে সানি দি পেলাই সেই মাংসখিনি ধুনীয়াকৈ ভাজি লওঁ ভাজি লৈ পেলাই লাষ্টত মছলা চছলা চব দেওঁ দি পেলায় বইল কৰা হোৱাৰ পিছত লাষ্টত অলপমান পানী দি পেলাই মাংসখিনি সেনেকে খাওঁ আৰু সেইখিনি